অঁ আছোঁ আছোঁ তোমাৰ আপোনাৰ অঁঁ পাৰিবতো কিয় নোৱাৰিব অঁ দুইজনীয়ে যাই কিন্তু এজনী এতিয়া নোৱাৰে নালাগে নালাগে মাতিব আমাৰ পাৰ্টীটোৱে পাৰিব আৰু আমাৰ বোৱাৰীহঁতৰ পাৰ্টীটোৱে পাৰিব অঁ অঁ অঁ সেইবিলাক নাই নেকি সেইবিলাক নাইকাৰণে খুলিছেতো সেইকাৰণে প্ৰথম প্ৰথম নাম এতিয়া লাহে লাহে সিহঁতৰ মানে অলপ লাহে লাহে হ'ব আৰু অঁ যায় যায় আজি নোৱাৰিব কালি কালি মান পাৰিব আৰু

অঁ অঁ অঁ অঁ নালাগে দে বেলেগৰ পাৰ্টীক মাতিব আমাৰ পাৰ্টী আছে তেনেকুৱা সেই স মাতিব লাগে আৰু আনাতকে আমাৰ নিজৰ গাঁৱৰ পাৰ্টী আছে নিজৰ গাঁৱৰ পাৰ্টীকে মাতিব লাগে আৰু ভালো লাগিব তেতিয়া হয়নে নহয় অঁ অঁ অঁ অঁ ঘৰতে আছে আহিব আহি আহি পেলাই আলোচনা কৰিব আলোচনা কৰি পেলাই কেতিয়া যাব লাগে কেতিয়া যাব নালাগে সেইটো ক'লেই হ'ল আহি পেলাই আৰু পাৰিবনে আকৌ পাৰিবনে নোৱাৰিব সেইটো কথা আছে নাই মই ভাত খোৱা নাই ভাত খোৱা নাই ভাত বনালোহে ভাত খোৱা নাই লাহেকে খাম আৰু ভাত টাইমো হোৱা নাই আমি দুটা তিনিটামান বজাতেই ভাত খাওঁ অঁ সেইকাৰণে আৰু অলপ দেৰিকেই ভাত খাওঁ আকৌ ৰাতিপুৱা খাই আছোঁ নহয় অঁ আপুনি খালে নে নাই অঁ অঁ ঠিকে আছে তেতিয়া লাহেকে বনালেই হ'ল যে গৰম গৰম খাব পাৰিব আৰু অঁ অঁ অঁ অঁ মই কম কম কম দিয়ক অঁ অঁ খবৰটো দিলেই হ'ল আৰু অঁ অঁ আশা অঁ আশা হ'বই আশা হ'ব পূৰাব আশা হ'বনে অঁ অঁ অঁ কৈ থম কৈ থম নাই নাই কিয় বেয়া পাাম মই ভালেই পাওঁ